আমাৰ জিলাত উপাসনাৰ স্থান বহুত বিশেষকৈ আছে যে আমি দেৱী পূজাৰ কাৰণে বিখ্যাতভাৱে কামাখ্যাৰ কথা জানো ভাৰতবৰ্ষৰ সকলোৱে জানে আৰু তাৰোপৰি বিভিন্ন স্থানত শিৱ মন্দিৰ বিলাক আছে তাৰ পিছত গণেশ মন্দিৰ আছে গণেশ মন্দিৰ আছে আৰু নামঘৰ বিভিন্ন স্থানত নামঘৰ পল্টন বজাৰ নামঘৰৰ পৰা আদি কৰি বিভিন্ন স্থানত তেনেকে নামঘৰ আছে মছজিদ আছে জুম্মা মছজিদৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত মছজিদবিলাক আছে আৰু তেনেকে আমি সাই বাবাৰ মন্দিৰ আছে বীৰলা মন্দিৰ আছে তাৰোপৰি আছে উমানন্দ আছে তাৰ পিছত আৰু হেৰি এই এনেকে আৰু সৎসংগ আছে সৎসংগ বিহাৰ গুৰুদ্বাৰ আছে এইবিলাকৰ কাৰণে আমাৰ এইখন বিখ্যাত আৰু আৰু কলাক্ষেত্ৰ কলাক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ কাৰণে কলাক্ষেত্ৰত বস্তুবিলাকো সংৰক্ষিত হৈ আছে সুন্দৰকে এইটো অসমৰ পৰিচয় বহন কৰিছে কলাক্ষেত্ৰই